মই লখিমপুৰ জিলাৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী আছিলোঁ আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়খন ডিব্ৰুগড় ইউনিভাৰচিটিৰ আণ্ডাৰত আছিল এবাৰ য়ুথ ফেষ্টিভেলৰ কাৰণে আমাক কলেজৰ

বিশ পঁচিছ জনীমান ছাত্ৰী নিৰ্বাচন কৰি লৈছিল সেইবাৰ ফুড ফেষ্টিভেল অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাৰ গড়গাঁৱত আমি পুৱা দহমান বজাত কলেজত উপস্থিত হৈছিলোঁ সকলোবোৰ ছাত্ৰী যাবৰ কাৰণে এখন বাছ লৈছিল আৰু আমি সকলোৱে নিজৰ নিজৰ সা সামগ্ৰীবোৰ বাছত উঠাই এঘাৰমান বজাত ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু মই যাওঁতে খিৰিকী ছিটত বহিছিলোঁ কিয়নো খিৰিকী ছিটত বহি বাহিৰৰ সকলোবোৰ মনোমোহা দৃশ্য উপভোগ কৰি গৈছিলোঁ মাজতে গাড়ীত গাড়ী চালকজনে গান লগাই দিছিল আমি সকলোৱে খুব ফুৰ্তি কৰি গৈছিলোঁ আৰু যিহেতু আমি প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ সেয়ে নিজৰ নিজৰ কৰিবলগীয়াখিনি সকলোৱে চাই গৈছিলোঁ আৰু গৈয়ে আমি প্ৰায় ৰাতি ন মান বজাত উপস্থিত হৈছিলোঁগৈ শিৱসাগৰৰ গড়গাঁৱত ৰাষ্টাত যাওঁতে খুব আমি উপভোগ কৰিছিলোঁ সকলো লগৰ ছোৱালীয়ে লগ হৈ চিঞৰ বাখৰ কৰি গৈছিলোঁ ফূৰ্তি কৰি গৈছিলোঁ আৰু ঘূৰি আহোঁতে যিহেতু আমি প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ আৰু সেইবাৰ আমি পুৰস্কাৰ পাবলৈও সক্ষম হৈছিলোঁ আৰু সেই ফূৰ্তিতে আমি সকলোৱে আহোঁতে খুব ফূৰ্তিৰে নাচি বাগি গান গাই চিঞৰি বাখৰি আহিছিলোঁ আৰু আমি কেইগৰাকীমান ছাত্ৰী বাছখনৰ শেষৰ ছিটত বহি খুব আনন্দেৰে চিঞৰি গান বাজনা লগাই ফূৰ্তি কৰি আহিছিলোঁ আৰু মাজতে নিজে গোৱাৰ উপৰিও গাড়ী চালকজনে তেওঁ গান বজাই দিছিল ম'বাইলত কানেক্সন কৰি চাউণ্ড বক্সত ছাৰ বাইদেউ লগত আছিল যদিও আমি জিকি অহাৰ ফূৰ্তিত ভয় ভয় নকৰি সকলোৱে একেলগে ফূৰ্তি কৰি আহিলোঁ খুব ভাল লাগিল গৈ এইটোৱে আছিল মোৰ বাছেৰে যোৱা দূৰণিলৈ ভ্ৰমণ